অসমৰ স্বাস্থ্যসেৱাৰ বহুতো সুবিধা বা ব্যৱস্থাসমূহ কৰা হৈছে ইয়াৰ ভিতৰত প্ৰথমে আমি ওৱান জিৰ' এইট বা এম্বোলেন্সৰ বিষয়ে ক'ব পাৰো ওৱান জিৰ' এইট বা এম্বোলেন্সৰ সুবিধা থকাৰ বাবে ৰোগীক অতি সোনকালে বা তৎক্ষণাত আমি স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰিব পাৰোঁ ইয়াৰ ওপৰিও গ্ৰাম্য অঞ্চলত স্বাস্থ্যৰ বাবে আশাকৰ্মীসকলৰ ব্যৱস্থা কৰা হৈছে আশা কৰ্মীসকলৰ জড়িয়তে অঞ্চলটো বা লোক অঞ্চলটোৰ লোকসকলৰ কি কি বেমাৰত আক্ৰান্ত হয় তেওঁলোকে জানিব পাৰে আৰু এই আশাকৰ্মীসকলেই গ্ৰাম্যাঞ্চলত এটা স্বাস্থ্যসেৱা শিবিৰ আগবঢ়ায় এই সেৱা তেওঁলোকে ওচৰৰ লোকসকলক বা অঞ্চলটোৰ লোকসকলক স্বাস্থ্য পৰীক্ষা কৰোৱায় আৰু তেওঁলোকৰ কি কি বেমাৰত আক্ৰান্ত হয় তেওঁলোকক অৱগত কৰায় আৰু এই আশাকৰ্মী লোকসকলে মহিলা প্ৰসুতিৰপৰা ধৰি মহিলাসকলক মাহেকীয়া চেনিটেৰী পেডসমূহ বিনামূলীয়াকৈ আগবঢ়ায় ইয়াৰ ওপৰিও অসমত আগতকৈ উন্নত মানৰ ৰ্ফামাচীৰ ব্যৱস্থাও কৰা হৈছে এই ফামাচীৰ ব্যৱস্থা থকাৰ বাবে অঞ্চলটোৰ অঞ্চলৰ লোকসকলে সৰু সৰু বেমাৰৰপৰা পৰিত্ৰাণ পাব পাৰে ইয়াৰ ওপৰিও অসমত উন্নত মানৰ চিকিৎসাৰ বাবে অসমত কেবাখনো উন্নতমানৰ মেডিকেল কলেজৰ প্ৰতিষ্ঠা কৰা হৈছে ইয়াৰ ভিতৰত অসম মেডিকেল কলেজ য'ত ডিব্ৰুগড়ত অৱস্থিত গুৱাহাটী মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ আছে য'ত উন্নতমানৰ চিকিৎসা কৰোৱা হয় ইয়াৰ ওপৰিও অসমত কেঞ্চাৰ হস্পিতেলসমূহৰো ব্যৱস্থা কৰা হৈছে য'ত নেকি অসমৰ লোকসকলে বাহিৰলৈ নগৈ অসমতে ইয়াৰ চিকিৎসা কৰিব পাৰে